ৰেডিঅ' টেলিভিছন আৰু প্ৰিণ্টৰ দৰে সংবাদ মাধ্যমত অসমীয়া ভাষাৰ ব্য়ৱহাৰ অতিকৈ গুৰুত্বপূৰ্ণ দেখা যায় যে ৰেডিঅ'ত অসমীয়া ভাষাটো বিশেষকৈ শুদ্ধকৈ কোৱাৰ ওপৰত আৰু শুদ্ধকৈ প্ৰতিস্থাপন কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰূপ কৰা হয় টেলিভিচনত আজিকালি বিশেষকৈ জনপ্ৰিয় হোৱা নিউজ প'ৰ্টেল নাইবা নিউজ চেনেলবিলাকত অসমীয়া ভাষাটোৰ ব্য়ৱহাৰ ব্য়ৱহাৰ আৰু ইয়াৰ কোৱাৰ ধৰণটো অকমান সলনি হৈছে যিটোৰ ফলত আমাৰ অসমীয়া ভাষাৰ এটা নতুন কিবা এটাৰ সৃষ্টি হোৱা বুলিহে ক'ব পৰা যায় ভাষাটো ভুলকৈ বেছিকৈ ব্য়ৱহাৰ কৰা হয় আৰু সংবাদ মাধ্য়ম বুলি ক'লে প্ৰিন্টৰ দৰে সংবাদমাধ্য়ম মানে ছপাশালত ছপা মাধ্য়ম যিটো আছে আমাৰ ছপা মাধ্য়মত অসমীয়া ভাষাটো লিখিত যিটো অসমীয়া ভাষা সেইটো ব্য়ৱহাৰ কৰি শুদ্ধ ৰূপতে প্ৰতিস্থাপন কৰিবলৈ গুৰুত্ব আৰূপ কৰা হয় বুলি মই ভাবোঁ